অ ককাইদেউ কি কৰিছে ভাত পানী খালে নে অ ক'লৈ যায় বিহুলৈ যায় নি অ তাকে সেইটো সুধিবলৈকে মই ফোন কৰিছিলোঁ আপোনালৈ পায় অ এই আম মই মানে যাবলৈ আমাৰ অকণমান অসুবিধা হৈ আছে গাড়ীখন চলাবলৈ মানুহ নাই মই বোলো আপোনালোকে যায় যদি বোলো আমিও যাব পাৰিম নেকি বোলো ফোনটো কৰিলো সেইকাৰণে অ অ

অ তাকেহে ভালেই হ'ল পাই ঠিক সময়তে ফোন কৰিলোঁ আপুনি লৈ যাবহি পাৰিব নেকি বাৰু আমাক অ নহ'লে আমাৰ ঘৰ ফালেদিয়ে যাব আপোনালোক হ'ব নে অ হ'ব নহ'লে আৰু আমি যাওঁ নহ'লে ন আমি তিনিজন ধৰিম নহয় অ ঠিক আছে হ'ব নহ'লে দেই ওলাওঁ আৰু আপোনালোক সোনকালে ওলাই মেলি আহিব আৰু বেছি টাইম নাচাওঁ সোনকালেই গুচি আহিম তোমালোকৰ দেৰি হ'ব নি অ হ'ব হ'ব এই জুবিন দাক অকণমান চাই আহিম আকৌ এ নহয় অকণমান চাম দিয়ক ৰখি দিব অ হ'ব দিয়ক